হেল্ল' অঁ কওঁক অঁ এই অঁ বাৰু হেৰি মোৰ বাৰু বাগান ইয়াত কোম্পানী বাগান কেইবাখনো আছে আমাৰ ইয়াত আহিব পাৰিব মোৰ এই মহৰি আৰু এই চৰ্দাৰবিলাকৰ লগত চিনাকি আছে চাব পাৰিব মই তেখেতসকলক লগ কৰি পেলাই আপোনাক দেখুৱাই দিম অঁ আছে অঁ আমাৰ ইয়াতে এই হয় হয় হয় অঁ পাব পাব

অঁ অঁ ঠিকে আছে ঠিকে আছে ভাল বাৰু তেতিয়াহ'লে অঁ মোৰ ঘৰৰ পৰা প্ৰায় আঢ়ৈ তিনি কিলোমিটাৰমান পৰিব নেকি নহ'ব আপোনালোকে যদি সুবিধা আছে গাড়ী মটৰৰ তেতিয়াহ'লে তেনেকৈ কিবা গাড়ী চাড়ী লৈ আনক তেতিয়া চাবলৈ ভাল পাব আৰু আৰু ৰাস্তা পদূলিও ভালে আছে বুলি ক'ব লাগিব ইমান এটা বেয়া নহয় বাৰু অঁ চিঙি আছে পাত চিঙাবিলাকো আপোনালোকে চাব পাৰিব আৰু অঁ অঁ হয় হয় হয় আৰু এই মেনেজাৰবিলাকো আহি থাকে তেখেতসকলো লগ কৰিব পাৰে আপোনালোকে আহি পাত এতিয়া প্ৰাইভেটবিলাকৰ কথাটো এতিয়া ওঠৰ নে কিমান টকা চলি আছে নাজানো দেই আৰু এইবিলাক কোম্পানী বাগানৰ আৰু ক'তনো আৰু তেখেতেসকলৰ সেইটো আমাকটো একো নকয়

হয় নেকি আমাৰ ইয়াত ওঠৰ বিছমানে চলি আছে হপায় অঁ অঁ ৰেটটো ইহঁতে কমকৈ ধৰি দিয়ে নে কিয়েনে অঁ আহঁক বাৰু আপোনালোকে কেতিয়াকৈ কাইলৈ আহিব নেকি অঁ যদি গাড়ী সুবিধা আছে গাড়ীতে আহক অঁ আচ্ছা ঠিক আছে হ'ব বাৰু ৰাখক অঁ থৈছোঁ বাৰু অঁ আহিব